চৌপাশ স্বাস্থ্যসন্মত কৰিব হ'লে প্ৰথম কথা হ'ল নিজৰ ঘৰখন চফা কৰি ৰখা নিজৰ ঘৰখন চাফা কৰিবলৈ ৰাতিপুৱা শুই উঠি মুখ হাত ধুই নিজৰ ঘৰখন ঝাৰু মাৰিব লাগে চাফা কৰিব লাগে ঝাৰু মাৰি তাৰপাছত যিখিনি আবৰ্জনা ওলায় সেইবোৰ চব ডাষ্টবিনত পেলাব লাগে ছেকেণ্ড হ'ল আপোনাৰ বাৰীখন চাফা কৰা তাত যিখিনি ডাল পাত ওলায় সেইখিনি চব সাৰি চাফা কৰিব লাগে নিজৰ বাৰীখন চাফা কৰিব লাগে সময় পালে বাৰীৰ যিখিনি অলাগতিয়াল গছ গছনি সেই সকলোবোৰ কাটি এই পাছফালে তেনেকুৱা জাবৰ পেলাব পৰা এডোখৰ জেগা আছে তাত পেলাওঁ নতুবা ৰাতিপুৱা যিখিনি মিউনচিপালিটি গাড়ী আহে তাত লৈ যায় তেওঁসকলে তো সেই হিচাপে স্বাস্থ্যসন্মত হৈ থাকে